এই অঁ হেল্ল' অঁ হয় হয় এই আছে আছে

অঁ মোৰপৰা একদম লোকেলটো পাব আপুনি আপুনি আজি খচ্চৰটো আকৌ অঁ খচ্চৰটো খচ্চৰটো

ভালটো আপোনাৰ তিনিশ পঞ্চাছ টকা হয় নি অঁ নহয় আমি আক আপুনি সৰহকৈ ল'ব বুলি নাজানো ন কথাটো এতিয়া গম পায়হে যেনিবা প্ৰথমটো ৰেটটো আপোনাৰ ধৰক এক কে জি ল'লে চাৰে তিনিশ কৰিয়ে বিকোঁতো অঁ অঁ গতিকে এতিয়া আপুনি সৰহকৈ ল'লে সেইটো আমি মিলাপ্ৰীতি কৰি ল'ম আৰু দুইজনৰ মাজত দহ বিশ টকা হয় জানোঁ অঁ অঁ আমি ভাল কোৱালিটিটো ৰাখিছোঁ একেবাৰে অঁ অঁ আমি লোকেলটোহে ৰাখিছোঁ লোকেলটো লোকেলটো কইলাৰ লোকেল লোকেল কইলাৰ নহয় লোকেলটো অঁ পোৱা হ'ব অঁ অঁ অঁ অঁ অঁ পৰা হ'ব পৰা হ'ব ঠিক আছে বাৰু মই কিমান আছে চাই পেলাই আপোনাক ৰিজাল্ট দিম ক'লা ন একেবাৰে ক'লাটো আপোনাৰ চব নহ'ব নেকি অঁ তাৰ ভিতৰতে মিলামিলি কৰিম আৰু অঁ অঁ ঠিক আছে অঁ অঁ নহয় এতিয়া আমি গিলাছ চিলাছ দি একদম হেৰি বনাই থৈছোঁ তেনেকুৱা ব্যৱস্থা কৰি থৈছোঁ কাৰণ আজিকালি নিজে আমি ব্যৱহাৰ কৰোঁ যে অঁ সেইটো কাৰণে আৰু দেখিছোঁ মানে আপোনাৰ বেমাৰ আজাৰবিলাক সেই তেনেকুৱাতে আহিছে সেই হাৱাত আহিছে পানীত আহিছে বিভিন্ন ৰকমে গতিকে সেইখিনিৰপৰা আমি ৰাইজকো যাতে সেই বিপদত পৰিবলৈ নিদিওঁ বুলি মানে সেই চেফটিটো ৰাখিছোঁ আৰু

ঠিক আছে অঁ আপুনি ঠিক ঠিক আছে ঠিক আছে ঠিক আছে